আমাৰ ওচৰতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তাত বহুতো পৰ্যটক বাহিৰৰ পৰা আহে আমেৰিকা বা যিকোনো দূৰৰ বিদেশৰ পৰা পৰ্যটক আহে আমি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ তাত জীৱ জন্তুকে আদিকে কৰি বহুতো চাবলগীয়া বস্তু আছে আৰু তাত হয়তো থলুৱা খাদ্যও পোৱা যায় আৰু যিখন অৰ্কিড পাৰ্ক তাৰ ভিতৰতো বহুতো চাবলগীয়া ফুলৰ বিভিন্ন প্ৰজাতি আছে আৰু আমাৰ যিটো তিতাবৰ ধেমাল মিউজিয়াম তাতো বহুতো চাবলগীয়া বস্তু আছে আৰু যোৰহাট যিটো তাৰকাগৃহ তাতো বহুতো বস্তু চাবলগীয়া আছে তালৈ হয়তো আমি মাজে সময় যাওঁ আৰু যিটো আমাৰ কলাক্ষেত্ৰ তাৰ ভিতৰত যিখিনি বস্তু আছে আমাৰ পুৰণা যিখিনি সংস্কৃতি তালৈ গ'লে সেইখিনি আমি দেখা পাওঁ আৰু মানে আমাৰ ওচৰতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তাত জীৱ জন্তু আদিকে ধৰি বিভিন্ন প্ৰজাতি আছে সেইখিনি আমি তালৈ গ'লে বিভিন্ন ধৰণৰ পৰ্যবেক্ষণ কৰিব পাৰোঁ আৰু আমাৰ ইয়াতে থকা যিটো লাচিত লাচিত মৈদাম তালৈ যাব পাৰোঁ